হেল্ল' অঁ জ্য়েতি কি কৰা এনেই আছা অঁ কিবা গৰমৰ বন্ধত ক'ৰবাত যাবি নেকি

আমাৰটো এনে ল'ৰা দুটা তাৰপিছত আৰু আমাৰ এই মিষ্টাৰে আৰু তহঁতৰো কায় কায় যাবি

কিবা এটা কাম কৰোঁ দে এই গৰম বন্ধতে যাংছো অঁ কিবা কৰবি গাড়ীখন কিবা তই ঠিক কৰবি দে তই যদি কাৰবাৰ তেনেকা চিনাকি আছে

অঁ কিবা কৰবা লাগব ৰ'হ ময়ো ঘৰত আলোচনা কৰোঁ নাকি এই এটা হাঁ

তাতে চিনেমাখান চাই

অঁ অঁ ল'ৰা ছোৱালী ইগলা নি দেখাবাও লাগে নহয়

অঁ

অঁ দে দে